মই এই নিভা বাইদেউৱে কৈছিলোঁ এই নগাঁৱৰ যে নিভা বাইদেউ আপুনি ধৰিব পাৰিছেনে বাৰু ধৰিব পাৰিছে নগাঁৱৰ যে নিভা এই নগাঁৱৰ যে নিভা বাইদেউ নিভা বৰুৱা অ হয় হয় হয় হয় হয় অ এই অ আছোঁ আছোঁ আছোঁ অ

মই কেতিয়া যাম বাৰু কেতিয়া যাম বাৰু

হয়নি অ অ অ হয় যাম যাম তেতিয়া আমাৰ ল'ৰাকী ল'ৰা ছোৱালীকেইটাই তেনেকুৱা সেইবিলাক অনুষ্ঠান দেখাই নাই

হয় হয় ও অ হয় নেকি অ অ বৰ ভাল কথা শুনি বৰ ভাল কথা শুনিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে এইবোৰ দেখাই নাই আমি এই সৰুতে মাৰঘৰতে অকণমান মানে তেনেকুৱা হেৰিবিলাকৰ সেই আজিকালি নোপোৱাই হ'লোঁ মা ঢুকুৱাৰ পৰা যোৱাই নহয় যে

হয় অ নাইদেখা নাইদেখা নাইদেখা হয় হয় অ মই আমি তেতিয়া গোটেই পৰিয়ালেই যাম তেতিয়া এই আঘোণতো পাৰিলে যাম আৰু তেতিয়া মাঘতো সেইটো সময়তো যাম বাৰু

অ হয় হয় অ অ হয় অ হয় নেকি তেতিয়া তাতো ভাল তেতিয়া গৈও ভাল লাগিব

হয় যাব লাগিব তেতিয়া তাৰপিছতে এনেই কিবা ড্ৰেছ পোছাকৰ আপোনালোকৰ তাত বোৱা কটা হয়

অ অ

অ তাৰপিছতে এনেই এনেকৈ বোৱা ক বোৱা কটা মানুহ আছেনি বাৰু আমি তেনেকৈ লৈ যাম বুলিও ভাবিছোঁ এবাৰ আগলৈ বোলো লৈ

হয় হয় বৰ ভাল কথা দেই মই তেতিয়া এইবাৰ যাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম যাম বুলিয়েই ভাবিছোঁ মই গোটেই পৰিয়ালৰ সৈতেই যাম যাম যাম যাম এ আপুনি গোটেই পৰিয়ালৰ সৈতে যাম আপুনি তাৰ যি যি পাৰোঁ আৰু যি যেনেধৰণে পাৰোঁ আৰু যাম আৰু অ অ অ হ'ব দিয়ক তেতিয়া